অঁ হয় কওকচোন হয় হয় হয় অঁ হয় হয় এই চৰাইৰ ভিতৰত আমাৰ এতিয়া যিখিনি পৰিভ্ৰমী পক্ষী আহিছে মানে বিশেষকৈ হাৰগিলা বুলি এটা চৰাই আহিছে নতুনকৈ যিটো হয় ইয়াত মানে পৰিভ্ৰমণ কৰিবলৈ আহে এই চৰাইটো এটা সময়লৈকে থাকে তাৰপৰা সিহঁতে আকৌ এতিয়া শীতকাল শেষ হোৱাৰ পিছত সিহঁতে গুচি যায়গৈ মানে এই নতুন বছৰ জানুৱাৰী সময়তে ওলাইহি আহি অঁ তাৰ পিছতে আৰু আমাৰ ইয়াতে ভাটৌ চৰাইৰপৰা আদি কৰি আপুনি কাউৰী শালিকাৰপৰা আদি কৰি গোটেইখিনি চৰাইয়ে পাব হয় হয় হয় এই চৰাইখিনি মানে কি হয় এইখিনি আমাৰ থলুৱা চৰাই ইয়াত বাৰু আছেই খালী পৰিভ্ৰমী পক্ষী হিচাপে আপোনাৰ এই হাড়গিলা বুলি কয় এটা চৰাই আহে তাৰপৰা আৰু এটা কয় শামুক ভঙা বুলি কয় সেইটো আহে শামুক ভঙাটো বাৰু প্ৰায় আমাৰ ইয়াত থাকেই আৰু দেওৰাজহাঁহ বুলি এটা মানে আপোনাৰ ৰাজহাঁহৰ নিচিনা মানে ডাঙৰ হয় কিন্তু আমাৰ এইটো বেলেগৰপৰাহে আহে এই আপোনাৰ শীতকালটো শেষ হোৱাৰ পিছত এইটো আমি দেখা নাপাওঁ আকৌ আপোনাৰ এই শীতকাল অহাৰ লগে লগে জানুৱাৰী আগে আগে এই পৰিভ্ৰমী পক্ষীবোৰ আহে মানে আমাৰ ইয়ালৈ এই আপোনাৰ

বিদেশী চৰাইৰ ভিতৰত এই আমাৰ এইডোখৰলৈ আহে বাৰু এইটো কি বুলি কয় আপোনাৰ এই এইটো আপোনাৰ ধনেশ পক্ষী বুলি এটা চৰাই আহে মানে আকৌ সেই পৰিভ্ৰমী পক্ষী এইটো আমাৰ বিদেশতে থাকে নে ক'ত থাকে নাজানো বাৰু হয় হয় হয় হয় হয় হয় হয় হয় এই আপোনাৰ মানে সেইকেইটা পক্ষী আমাৰ ইয়াতে আহে আমাৰ এইডোখৰত হাবি অঞ্চলতো আৰু ওচৰতে মানে আপোনাৰ যিটোক কয় এই টুৰিষ্ট মানে আপোনাৰ প্লেচ হয় এই টুৰিষ্টসকল আহি পিনে ইয়াতে এই ফটো চটো লৈ যায় বাৰু চৰাই চিৰিকটিসকলৰ লগত ধন্যবাদ ধন্যবাদ মই নিশ্চয় সহায় কৰিম হ'ব বাৰু হ'ব ঠিক আছে